অঁ এইটো পলি ৱাইন ষ্ট'ৰত লাগিছে অঁ অঁ

অঁ অঁ ডেটটো কোৱা ডেটটো কোৱা কাহানিকে লাগে অঁ কাইলৈ কাইলৈ লাগিছিলে ন ষ্টকত মই চাব লাগিব অঁ ষ্টকত থাকিব বাৰু অঁ কাইলৈ লাগে ন দুই কেচ দুই কেচ এই পাই কে তুমি চাৰি ফ'ৰ থাউজেণ্ড মানত পাই যাবা গতিকে তোমাক দুই কেচ লাগে বুলি কৈছা নহয় এ তোমাৰ আঠ হেজাৰ মান হ'ব আৰু এই ডিচকাউণ্ট কি তুমি আহিবানা চাই দিম আৰু ঘৰৰ মানুহ এইবিলাক মৰাণৰ মানুহেই ন অঁ

আচ্ছা তো এ হ'ব তুমি ৰাতিপুৱা মানুহ পঠাই দিবা আৰু মই যদি আৰু হ'ব পাৰোঁ মই মই নাথাকিলেও আমাৰ মানুহ থাকিব নহয় এমপ্লয়ী থাকিব নহয় মই সিহঁতক কৈ থ'ম তুমি আঠ হাজাৰমান টকা দি পঠাবা আৰু সিহঁতক মই কৈ দিম কিবা এটা ডিছকাউণ্ট কৰিবলৈ দেই অঁ থেংক ইউ থেংক ইউ থে অহ্ পঠাব পঠাবা অঁ হ'ব থেংক ইউ অ'কে হ'ব হ'ব হ'ব কোনো কথা নাই অঁ অঁ হ'ব